আজিকালি বাইক চলাবলৈ ক্লাছ ফাইভৰ ল'ৰা এটাও বাইকখন চলাবলৈ শিকে সিহঁতে বাইকখন চলোৱাৰ লগে লগে ইহঁতে নিজকে যেন ৰজাৰ দৰে ভাৱে যে মই আজি বাইক চলাব শিকিলো মেইন ৰ'ডত এনেকুৱা ধৰণে চলাই সিহঁতৰ অতপালিত বেলেগ মানুহৰে দিগদাৰ হয় ৰাস্তাত খোজ কঢ়া মানুহৰ দিগদাৰ হয় তাহাঁতি মানে কোনো গুৰু গোঁসাই নমনাকৈ বাইক চলাই কথাটো কি হ'ল এইবিলাক অভিভাৱকে সদায় ধ্যান দিব লাগে যাতে এটা প্ৰাপ্ত বয়স্ক নোহোৱালৈকে ল'ৰাক কেতিয়াও বাইকৰ চাবি হাতত তুলি দিব নালাগে সেইটো আটাইতকৈ ভূল আমাৰ অভিভাৱকৰ এইটো মই ল'ৰাটোক দোষ নিদিওঁ কাৰণ ল'ৰাটোৱে বেছি নাজানে কাৰণ আন মেচিঅৰ্ড ল'ৰা সি সেইটো কাৰণে তাক মাক দেউতাকে সেইখিনি শাসন কৰিব লাগিব মোৰ ফালৰপৰা মই সেইখিনি কৈছো মাক দেউতাকে শাসন কৰিলেহে সেইটো মানে প্ৰতিৰোধ কৰিব পৰা যাব বাইকখন তই নচলাবি বুলি কলেও সিহঁতে এটা টাইমত এনেকুৱা হয়গৈ চোৰ কৰি হ'লেও চলাব ঘৰৰপৰা চাবিটো লৈ বা বেলেগৰ কাৰোবাৰ কোনো সমনীয়াৰপৰা লৈ পেলাই চলাব গতিকেলৈ মানে এইবিলাক চকু দিবলগীয়া হ'লে মানে মাক দেউতাকৰ বাহিৰে বেলেগে দিব পাৰিব বুলি মই নাভাবো মানে কাৰণ আজিকালি ল'ৰাইটো বেলেগৰ কথা নুশুনেই একোৱে নুশুনে যিমান যেনেকৈ ক'লেও নুশুনে গতিকেলে মাক দেউতাকৰ কথা শুনিলেহে হ'ব আৰু সেইটো কঠোৰভাৱে মাক দেউতাকে সেইটো শাসন কৰিব লাগিব তেতিয়াহে আপোনাৰ ধৰক এই ভূলখিনিৰপৰা আঁতৰিব পাৰিব মানে